হয় ওচৰতে আমাৰ দোকান আছে গণেশগুৰিটো মই ওচৰত দোকান থাকিলেও গণেশগুৰিৰ পৰা বজাৰ কৰোঁ আৰ্ট এণ্ড ক্ৰাফ্ৰ তাতে অলপ দামটো কম আমাৰ ছয় মাইলত দাম বেছি বিভিন্ন ধৰণৰ বস্তু মই আনোঁ আনি চাদৰ মেখেলাত ফেব্ৰিক কৰোঁ ফেব্ৰিক কৰি ভাল লাগে ৰং আনি কালাৰ কৰি ভাল লাগে আৰু চাদৰ মেখেলা বা বিভিন্ন ধৰণৰ কাপোৰ মই ক্ৰয় কৰোঁ কাপোৰো ক্ৰয় কৰোঁ লগতে বিভিন্ন ধৰণৰ এইটো এইটো এটা বিজনেচ কাপোৰৰ বিজনেচ মোৰ এটা চিলাই কামো কৰোঁ চিলাই কাম আছে মোৰ যথেষ্টখিনি আহি থাকে দোকানৰ হিচাপত মই অলপ কমতে চিলাই মেলি দিওঁ আহে বহুত মানুহে মোক দিব আহে চিলাই কৰোঁ কাপোৰ বহুতখিনি সামগ্ৰী ক্ৰয় কৰোঁ

ৰং এইখিনি বিভিন্ন ধৰণৰ বস্তু বুটাম বেজী

চাদৰ মেখেলাত ৰং কৰি ভাল পাওঁ কালাৰ ৰং আনি ফেব্ৰিক কৰোঁ